কামৰূপ মহানগৰ জিলাৰ মূল প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশজনিত সমস্যাসমূহ হ'ল বিশুদ্ধ খোৱা পানীৰ অভাৱ বনাঞ্চল ধ্বংসকৰণ খনিজ পদার্থৰ লুণ্ঠন আৰু বায়ু প্ৰদূষণ কামৰূপ জিলাৰ পানীৰ উৎসসমূহ হ'ল পেকেজ্ড ড্ৰিংকিং ৱাটাৰ গাড়ীৰে লৈ অহা পানীৰ ট্ৰেংকাৰ আৰু ঘৰতে সাজি লোৱা কুঁৱা দমকল বা ইলেক্ট্ৰনিক মটৰ যিবোৰ পানী গুৱাহাটী মহানগৰীত ব্যৱহাৰ কৰা হৈ আছে সেই পানীবোৰত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় খনিজ পদার্থ মিহলি হৈ থকা দেখা যায় তাৰ ফলত চাৰিওফালে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত অসুবিধাৰ সৃষ্টি হৈছে যিবোৰ প্ৰব্লেম আজিৰ পৰা বিশ বছৰ আগত বা দহ বছৰ আগত দেখা পোৱা নগৈছিল আজিকালি তেনেকুৱা ধৰণৰ অসুবিধা দেখা পোৱা যায় যেনে বহুত সৰুতেই ল'ৰা ছোৱালীবোৰৰ কিডনীৰ প্ৰব্লেম হয় লাংচৰ প্ৰব্লেম হয় হার্টৰ প্ৰব্লেম হয় ইত্যাদি ইত্যাদি বায়ু প্ৰদূষণৰ লগতে গুৱাহাটীত শব্দ প্ৰদূষণো এটা কাৰণ যি স্বাস্থ্যজনিত বা বাধাৰ সৃষ্টি কৰিছে বিভিন্ন ধৰণৰ গাড়ী মটৰ বিভিন্ন ধৰণৰ কাৰখানা আদিৰ পৰা সৃষ্টি হোৱা বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণে উঠি অহা প্ৰজন্মক শাৰীৰিকভাৱে আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত কৰি তুলিছে আৰু দেখা যায় যিহেতু কামৰূপ মহানগৰীখন অসমৰ হিয়াৰ আমঠু স্বৰূপ ইয়াত বিভিন্ন ধৰণৰ বাণিজ্যক্ষেত্ৰ বিভিন্ন ধৰণৰ চাকৰীৰ সূত্ৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত গোট খায় যাৰ ফলত ইয়াত জনসংখ্যাৰ পৰিমাণ বহুত ধৰণে বৃদ্ধি পাইছে যাৰ ফলত বিভিন্ন ধৰণৰ লেতেৰা বস্তু চাৰিওফালে সিঁচৰতি হৈ থকা হৈ হৈ থকা দেখা যায় গুৱাহাটী পৌৰ নিগমেও এই ক্ষেত্ৰত যথেষ্ট নিজৰ হাত আগবঢ়াইছে গুৱাহাটী মহানগৰীখন চাফ চিকুণ কৰি ৰাখিবলৈ কিন্তু দেখা যায় ই পর্যাপ্ত নহয় যিটো হাৰত তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিছিল সেইটো হাৰত তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত সম্পূৰ্ণৰূপে বিফল হৈছে